আমি গেছত ভাত বনালে আমি সাৱধানেৰে শিকিব লাগে তাৰ পিছত কাষত বেছি জুই ৰাখিব নালাগে গেছ জ্বলোৱাৰ আগতেই চাই চিতি জ্বলাব লাগে তাৰ পিছত কোনো ধৰণৰ মাছ চাছ ভাজিলে মিঠাতেল চিটিকে বুলি এখন আগত কাঁহী লৈ থাকিব লাগে তাৰপিছত তাৰপিছত সেই কৰিব লাগে বেছি জুই কাষত ৰাখিব নালাগে পেট্ৰ'ল হওক ডিজেল হওক কেৰাচিন হওক কাষত ৰাখিব নালাগে অলপ লিমিটত চলাব লাগে আৰু যেতিয়া আমি খানা বনাও খানাৰ ওচৰতে থাকিব লাগে বেলেগত যাব নালাগে কাম কৰি উঠি গেছ চিলিণ্ডাৰটো ধুনীয়াকৈ বান্ধি বন্ধ কৰি থ'ব লাগে আৰু যেতিয়া আমি সকলোবোৰ হয় তেতিয়া আমি ভালদৰে গেছটো চাফা কৰি ওচৰত হওক কিবা হওক থ'ব নালাগে তাৰপিছত এনেকুৱা ব'ৰ্ড কানেক্ট কৰিব লাগে আৰু যেতিয়া আমি ভাত বনাও তেতিয়া আমি কুকাৰটোত ভালদৰে পানী চানী দিব লাগে নহ'লে কুকাৰটো ব্লাষ্ট হোৱাৰ সম্ভাৱনা থাকে এয়ে আৰু সকলো চব মিলি আমি পৰিপাটিকৈ থাকিব লাগে